ন লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ আঠ লাখ আঠাশী হাজাৰ আঠশ আঠাশী সাত লাখ সাতসত্তৰ হাজাৰ সাতশ সাতসত্তৰ ছয় লাখ চৌষষ্ঠি হাজাৰ ছশ চৌষষ্ঠি পাঁচ লাখ পঁচপন্ন হাজাৰ পাঁচশ পঁচপন্ন